অসমৰ বাহিৰলৈ এতিয়ালৈকৈ মই যোৱা হোৱাই নাই অসমতে ঘূৰিছোঁ আৰু কিছুমান ঠাই গুৱাহাটী গৈছোঁ গুৱাহাটী মোৰ বাহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু ডিব্ৰুগড় গৈছিলোঁ চাবুৱা গৈছিলোঁ তিনিচুকীয়া গৈছিলোঁ ডিগবৈ গৈছিলোঁ তাৰপাছত আকৌ শিৱসাগৰত গৈছিলোঁ ভণ্টিহঁতৰ ঘৰলৈ গৈছিলোঁ মই ভণ্টিহঁতৰ ঘৰলৈ গৈছোঁ তাৰপাছত আকৌ ঢেকীয়াখোৱা গৈছোঁ ঢেকীয়াখোৱাৰ নামঘৰ চাইছোঁ তাৰপিছত নুমলিগড়লৈ গৈছিলোঁ মই নুমলিগড় তাৰপাছত নুমলিগড়ৰ পৰা যোৰহাট আহিছোঁ আৰু এনেকৈ কিছুমান জেগা ঘূৰিছোঁ আৰু আমি গুৱাহাটীলৈ যাওঁতে গুৱাহাটী আমি বৰপেটা সত্ৰ চালোঁগৈ বৰপেটা সত্ৰৰ পৰা আকৌ আমি ডিফু গৈছোঁ ডিফু আমি লাংকুড়ি গৈছিলোঁ লাংকুড়িৰ পৰা লাংকুৰিৰ পৰা আকৌ আমি বাহঁতৰ ঘৰলৈ গৈছিলোঁ বাহঁতৰ ঘৰৰ পৰা আহি আমি আকৌ যোৰহাট আহিলোঁ যোৰহাটৰ পৰা আকৌ ঢেকীয়াখোৱা নামঘৰত সোমালোঁ এনেকৈ মানে কিছুমান ঠাই ফুৰা হৈছে আৰু তাৰপাছত আকৌ শিৱসাগৰলৈ গৈছিলোঁ শিৱসাগৰত বহুতো ঐতিহাসিক বস্তু আছে চাবলগীয়া সেইবিলাক বস্তু আমি চাইছিলোঁ

তাৰপিছত শিৱদৌললৈ গৈছিলোঁ চুকাফা চালোঁগৈ ৰংঘৰ কাৰেংঘৰ এনেকৈ মানে কিছুমান ঠাই বহুতো আমি ফুৰা হৈছিলে তেনেকৈ আকৌ শিৱসাগৰ পুখুৰী চালোঁ শিৱসাগৰত শিৱসাগৰ এখন অসমৰ ঐতিহাসিক উন্নতি সাংস্কৃতিক ভৰপূৰ চহৰ হয়

মৰিয়নি হৈ শিৱ যোৰহাটলৈ আহিলোঁ যোৰহাটলৈ আহি আকৌ মাজুলীত আহিছোঁ মাজুলীতো বহুতো চাবলগীয়া জেগা আছে মাজুলীত বহুতো সত্ৰ আছে সত্ৰ সত্ৰবিলাক চোৱা হৈছে মাজুলীত ডাঙৰ সত্ৰ চা চাৰিখন আছে দক্ষিণপাট সত্ৰ আউনীআটী সত্ৰ কমলাবাৰী সত্ৰ আৰু গড়মূৰ সত্ৰ আছে এইকেইখন একেবাৰে চাবলগীয়া